অঁ কওক অঁ তাতে লাগিছে কওক বাৰু জোতা ন অঁ কেনেকুৱা লাগিব আপোনাক অঁ আছে বাৰু কাষ্টমাইজ হ'ব

আঠ নম্বৰ পাই যাব প্ৰাইজটো আপোনাৰ কাষ্টমাইজ কৰিলে আঠ হাজাৰমান পৰিব

অঁ অঁ হৈ যাব বাৰু অঁ অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ হ'ব অঁ অঁ ঠিক আছে বাৰু